মই কেইবাটাও ব্যৱসায় কৰি আছোঁ বিভিন্ন ধৰণৰ ব্যৱসায় আৰু বিভিন্ন ধৰণৰ আচলতে ব্যৱসায়ত বহুতো সমস্যা সমস্যা আহে সুখ আহিব দুখ আহিব সেইবিলাক যদি আমি হাৰ নামানি লাগি থাকোঁ তেতিয়াহে আমাৰ অঁ ভৱিষ্যত হ'ব ভৱিষ্যতত উন্নতি হ'ব আৰু আৰু ব্যৱসায় মই বহুতো কৰিছোঁ যেনে চিলাই মে চিলাই কৰা চিলাই কৰাত কৰোঁ চিলাই কৰাত মই মেখেলা চিলাওঁ ব্লাউজ চিলাওঁ ফ্ৰক কুৰ্তা কুৰ্তি ছেট ল'ৰা ছোৱালীৰ ইউনিফৰ্ম মানে সকলোবোৰ চিলাব পাৰোঁ আৰু মই মই আচলতে দোকান খোলা নাই তথাপিও ঘৰতে মানে এটা চিলাই মেচিন আছে সেই চিলাই মেচিনটোৱে মই কৰোঁ আৰু দহি গুঠোঁ দহি গুঠোঁ তাত মানে মোক ঘৰত দিয়েহি আৰু সদায় সদায় বুলি নহয় আৰু সদায় গাঁৱতনো সকলোৰে দৰকাৰ নহয় যেতিয়া মোৰ দৰকাৰ হয় মেথেষ্ট কিনা হয় তেতিয়া মোক দিয়ে আৰু তেনেকৈ মই পইচা কমাও দুটকা দুটকামান পইচা কমাও তেনেকৈ দিনটো যদি মই দিনটোত মই আচলতে মেখেলা চাদৰ চিলালে মানে একেৰাহে লাগি থাকিলে মানে মই আজৰি সময় নাপাওঁ বাৰু তথাপিও পাঁচ ঘণ্টাত মই চাৰিযোৰ কাপোৰ চিলাব পাৰোঁ আৰু চিলাই আজৰি আজৰি হৈ তাৰপৰা মই দহি গুঠোঁ দহি গুঠোঁতে দুই ঘণ্টা লাগে দুই ঘণ্টাত মই দহি গুঠি আজৰি হৈ প্ৰথম যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া ইমান অতি সহজে কৰিব পৰা নাছিলোঁ বহুতো সমস্যা আহি পৰে ফাষ্ট ফাষ্ট সকলোৰে দিগদাৰ হয় কৰিবলে তাৰপৰা আহি যায় নহ্ জল্দি স্পীডটো আহি যায় তেনেকৈ তেনেকৈ মোৰ স্পীড কৰিব পৰা হ'লোঁ আৰু স্পীড স্পীড কৰিব পাৰোঁ লাহে লাহে স্পীড কৰিব পৰা হ'লোঁ কামবোৰ আৰু দ্বিতীয়টো হৈছে মই এতিয়া সবেই বেছলেট পিন্ধে নজৰ বেছলেট সেই সেইবিলাক মানে বেছলেটবিলাক মই অৰ্ডাৰ কৰোঁ অৰ্ডাৰ কৰোঁ মণিকেইটা তাৰপৰা মই মানে ঘৰতে বনাওঁ আৰু যেতিয়া মই কাপোৰ চিলাই কাপোৰ মোৰ চিলাই যোনদিনাখন মই কাপোৰ চিলাব থাকে মানে সেইটো বিজনেছটো কৰোঁ নহ্ ত সেইটো মানে ৰাতিলৈ মানে মইতো আজৰি হৈ আজৰি হৈ যাওঁ তেতিয়া মানে মই ৰাতি প্ৰায় ছটামান বজাৰ পৰা নটা বজালৈকেও যদি মই কৰোঁ তেতিয়ালৈকে মই মুঠতে বিছডাল বেচলেট বনাব পাৰোঁ আৰু বনাই দিওঁ আৰু সেইটোতো মোৰ বহুত প্ৰফিট হয় আৰু এতিয়া মই পঢ়ি থকা ষ্টুডেণ্ট যোনদিনা বন্ধ পাওঁ সেইদিনা কৰোঁ আৰু যদি মোৰ কাপোৰ চিলাব থাকে সেই তেতিয়া এদিনতে চিলাব চিলাবলগীয়া হয় সেইবাবে এদিন কলেজ চুটি লৈ মই কাপোৰ চিলাওঁ ৰাতিলৈ মই বেছলেট বনাওঁ আৰু পিছদিনাখন কলেজত বিকিব মানে বিকো আৰু চেল কৰোঁ চেল হৈ যায় আৰু বহুতে ভাল পায় মোৰ ভাগৰ বেছলেটকেইডাল বহুত ধুনীয়াকৈ টাইটকৈ বনাওঁ আৰু বহুত বিকি বহুত এতিয়ালৈকে বনালোঁ বহুতে ল'লে বহুতে ভাল পালে বহুত অৰ্ডাৰো আহি আছে এতিয়া মই বনাইও আছোঁ আজি মই আজিও বনাইছোঁ আজি কাপোৰ চিলাবলৈ নাছিলে সেইবাবে মই দিনতে বনালোঁ আৰু লগতে মই লগতে মই

বেছি নল নহ'লেও অলপ পইচা পাওঁ আৰু তেনেকৈ এটা বি বিজনেছ চলি আছে মোৰ মোৰ ডাঙৰ বিজনেছ কৰাৰ সপোন আছে কৰিম এইবিলাক আৰম্ভ কৰি পইচা গোটাই মেলি ডাঙৰ এটা বিজনেছ ষ্টাৰ্ট কৰিম আৰু আমাৰ ঘৰত এখন দোকান আছে দোকানখন দেখিছোঁ বহুত সমস্যা আহিছে আৰু ময়ো তাত বস্তু বিকোঁ আৰু লগতে তাত মই বস্তু ভৰাওঁ সহায় কৰোঁ পইচা দিওঁ বস্তু পাতি সামগ্ৰীবিলাক আনিবলৈ আৰু তাত মানে সমস্যাবোৰ হৈছে যেনে মানুহে বস্তু নিলে কিন্তু ঋণ ঋণত ঋণ হৈ নিয়া নিয়া মানুহবোৰে মানে পইচাটো নি দিব টান পায় তাৰ তাৰ বাবে আমি বস্তু আকৌ সংগ্ৰহ কৰিব নোৱাৰোঁ আনিব নোৱাৰোঁ বস্তু আনিলেহে আকৌ আমি বিকিব পাৰিম আৰু পইচা দিলেহে আমি আনিব পাৰিম সেইবাবে সমস্যা হয় আৰু কাপোৰ চিলোৱাটো বহুত সমস্যা সমস্যা হাত বিষায় তথাপিও নিজৰ কাৰণে তথাপিও কৰিব লাগে বিজনেচ এটা যেতিয়া ষ্টাৰ্ট কৰিছোঁৱেই তেনেকৈ কৰোঁ হাত চাত বিষায় ভৰি চৰি বিষাই যায় কঁকাল বিষাই যায় এইবিলাক সমস্যা আহে কেতিয়াবা গা বেয়া লাগে তথাপিও হাৰ নামানো হাৰ মান দিলে আচলতে নিজৰ বেয়া নিজৰ যদি ভৱিষ্যত ভাল কৰিব থাকে তেতিয়া হাৰ মানি দিব নালাগে কৰি যাওঁ আৰু আৰু লগতে মই কেকৰ বে বেকাৰী এটা আছে আৰু মই কেক কেক শিকিছিলোঁ সেই কেক শিকাটো মোৰ ওৱান বছৰ ওপৰ হৈ গ'ল আৰু কেক শিকোঁ তাৰপিছত আৰু ওচৰত বাৰ্থডে চাৰ্থদে হ'লে মোক মোক কেক বনাবলৈ কয় আৰু মোক কেক বনাবতো কেক বনোৱা দ্বায়িত্বটো মোৰ হয় আহি পৰে আৰু আচলতে কেক চাই চাই মানে কেজি হিচাপত মানে পইচাটো লোৱা হয় আৰু কিমান কেজিত কিমান দাম ল'ম তাত কিম চিম আনিম তাতো পইচা যায় পইচা যায় যেতিয়া মানুহে সময়ত পইচাটো দিব লাগে তেতিয়াহে আমি সময় সময়ত দিলে মানে তেতিয়া মই আকৌ ক্ৰীমছবিলাক আনি যেতিয়া বেলেগকৈ কল বনাব পাৰিম যদি পইচাটো তাত ফচি থাকে তেতিয়া বনাবলৈ দিগদাৰ হয় আৰু আনিবলে দিগদাৰ হয় মোৰো এক্স লাগে নহ্ পইচা তেনেকৈ আৰু কেক কেক কেক বনাই মই বহুত প্ৰফিট পাইছোঁ বনাওঁ দূৰৰ দূৰৰ পৰাও মোক মোৰ পৰা কেক নিব আহে কেক আচলতে মই মোৰ বান্ধৱীৰ কেকৰ বেকাৰী এটা আছে তাত মানে বনাওঁ আৰু তাত বনাওগৈ

লগতে আজৰি আজৰি সময়ত মই যেতিয়া মই কোনো কাম নাথাকে মোৰ বিজনেছৰ পৰা বাহিৰত ওলাই যোনবোৰ কাম নাথাকে তেতিয়া মই কুকুৰা হাঁহ পু তেতিয়া মই কুকুৰা হাঁহো পুহিছোঁ আৰু শাক পাচলিও খেতি কৰিছোঁ সেইটো আজৰি টাইমত কৰোঁ তথাপিও সেইটো বিজনেচতে পৰে সেইটো তাৰ পৰাও মোৰ পইচা ওলাই সেইটো বিজনেচে পৰিব তাৰ উপৰিও মই ৰিলচ বনাই ভাল পাওঁ ইনষ্টাগ্ৰামত ফটো মাৰি ভাল পাওঁ প'ষ্ট কৰোঁ লাইক পাওঁ তেনেকৈ মানুহবোৰে চাই ভাল পায় মিনি ভ্লগ বনাই ভাল পাওঁ তেনেকৈ আৰু চাব গ'লে তাতো এটা বিজনেছ যদি ইউটিউবত মিনি ভ্লগ বনাওঁ তেনেকৈও এটা সময়ত আমি মানে চাবচক্ৰাইবাৰ যদি হয় মনিটাইজেশ্যন হয় যেতিয়া পইচা পোৱাৰ পইচা পাম তেনেকৈও পইচা পোৱা সেইটো এটা বিজনেছ তথাপিও আৰু আজৰি টাইমত সেইটো কৰোঁ সেইটো টাইপত কৰোঁ তাৰপৰা তেনেকৈ তেনেকৈ কৰোঁ আৰু ৰিলচ ট্ৰেণ্ডত চলি থকাবোৰ বনালে তেতিয়া লাইক পোৱা যায় এনেকৈ বনাওঁ আৰু ফুল চুল ৰুও ফুল পচাওঁ তেতিয়া গুটি ওলায় সেইভাগেও মোৰ পৰা বহুত মানুহে নিব আহে তেতিয়া তেনেকৈও পইচা বিকি বিকি বিকিও ওচৰৰ মানুহবোৰৰ পৰা পইচা নলওঁ তথাপিও কিছুমানে পইচা দিয়ে তেতিয়া লওঁ তেতিয়া লওঁ তেতিয়া পইচা পোৱা যায় তেনেকৈও এটা বিজনেছ মুঠতে আমাৰ জীৱনটোত বহুতো আমি নাভাবোঁ সেইকেইটা বিজনেছ বুলি তথাপিও বিজনেছতে আহি পৰে কিছুমান বস্তু বহুতো বিজনেছ কৰোঁ আৰু বহুত লাভ লাভজনকো হয় সমস্যাও আহে সমস্যা সন্মুখীন হ'বলগীয়া হ'ব লাগে তেতিয়াহে ভাল আৰু মানে নিজেই সমস্যাবোৰৰ পৰা আঁতৰি থাকিলে নিজৰেই শান্তি মই আচলতে বিজনেছ কৰি ভাল পাওঁ মোৰ এইমটোৱে হৈছে বিজনেছ কৰা মোৰ হবি বিজনেছটো সকলোৱে ভিতৰত মই মানে বিজনেছটো ভাল পাওঁ আৰু কৰি যাওঁ পঢ়া শুনাৰ লগতে মানে মই বিজনেচবিলাকো কৰোঁ আৰু যোনদিনা পঢ়িব থাকে সেই সেইদিনা নকৰোঁ বাৰু পঢ়িব নথকা দিনা বিজনেছটো কৰোঁ ষ্টাৰ্ট কৰোঁ বিজনেচকেইটা কৰোঁ যোনকেইটা কাম থাকে আৰু সদায়তো মোৰ নাহে যোনকেইদিন আহে সেইকেইদিন মই কৰোঁ

সদায় পঢ়া পঢ়াত মই টাইম নিদিয়া নহয় পঢ়াটো টাইম লগতে বিজনেছকেইটাও কৰোঁ বিজনেছ পঢ়া শুনাটো মোৰ পইচা যায় তাতো মই বিজনেছ কৰিয়েই তাত পইচা দিবলগীয়া হয় এডমিশ্যন ল'বলগীয়া হয় ফৰ্ম ফিলাপ কৰিবলৈ মোৰ মোৰ বিজনেচৰ পৰাই কৰোঁ মই মাহঁতৰ পৰা নলওঁ সেইটো এটা লাভ হয় নিজৰ নিজৰ পৰা দিয়াটো এটা শান্তি নিজৰ পৰা দিও আৰু

আৰু মই কেইবাটাও বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আৰু মই কৰিম ডাঙৰ ডাঙৰ তেতিয়াহে হৈছিলে ষ্টাৰ্ট কৰিব পাৰিম মোৰ এটা এখন মই এটা মাৰ্কেট খুলিম বুলি ভাবিছোঁ

এখন ডাঙৰ খুলিম আৰু আৰু কম্পিউটাৰ কম্পিউটাৰ এখন দোকান খুলিম মানে মই বেলেগক শিকাব পৰাকৈ খুলিম

মই শিকি ল'ম মই নিশিকাকৈ মই কাকো নিশিকাওঁ মই এতিয়া এইকেইটা বিজনেচত লাগি আছোঁ আৰু ইটো সেইটো শিকি থকা বাবে মই কম্পিউটাৰো শিকিব পৰা নাই তথাপিও অলপ চলপ জানোঁ আমাৰ স্কুলত শিকাইছিলে কম্পিউটাৰ আৰু সেইটো শিকি কেনে মই শিক বেলেগক শিকাম তেনেকৈৈও এটা মোৰ বিজ বিজনেছ আৰু লগতে মই টিউশ্যন কৰিও মানে পইচা গোটাম আৰু মই ৰাতিপুৱা ৰাতিপুৱা টিউশ্যন কৰোঁ সেইটো এটা বিজনেছ মানে মোৰ বহুতো বিজনেচ আছে আৰু মই বিজনেছ কৰিয়েই যাম নহ'লে জীয়াই থাকিম কেনেকৈ আচলতে কিবা এটাতো লাগিব জীয়াই থাকিবলৈ পইচা সংগ্ৰহ কৰিবলৈ সেইবাবে মোৰ বিজনেচটোকে প্ৰধান ভাবিছোঁ বৰ্তমান বৰ্তমান সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰলৈকে কিবা এটা কৰিব পাৰিম সেইবাবে বিজনেচ কৰি লৈছোঁ সৰু সুৰা গীত কেইটা তাৰপৰা ডাঙৰ ডাঙৰ বিজনেছ খুলিম মই মই ভৱিষ্যতলৈ পইচা গোটাই আছোঁ এতিয়া কৰিম আৰু হাঁহ কুকুৰা পুহিও বেচিব বেচিব পৰা যায় আৰু ঘৰতো খুৱাব পৰা যায় সেইবাবে সেইটো এটা বিজনেছ কৰিছোঁ আৰু হাঁহৰ গঁৰাল এটা আছে হাঁহৰ গঁৰালত প্ৰায় ত্ৰিছজনী হাঁহ বছৰি পঞ্চাছজনী হাঁহ লগতে কুকুৰাও আছে ত্ৰিছজনী কুকুৰাই কণী ইক পাৰি থাকে সেনেকেও কণী বিকিব পৰা যায় হাঁহেও পাৰে হাঁহৰ পোৱালি বিকিব পাৰোঁ ডাঙৰ হৈ বিকিব পাৰোঁ সেইটো এটা বিজনেছ লগতে মোৰ মাহঁতেও চাই দিয়ে হাঁহ কুকুৰাখিনি বাকীবোৰ বাৰু মই নিজে কৰোঁ বাকীকেইটা বিজ বিজনেছ কিন্তু এইকেইটাত কেতিয়াবা অসুবিধা হোৱাৰ বাবে মাহঁতে চাই দিয়ে তেনেকৈ মোৰ বিজনেছবিলাক কৰি গৈ আছোঁ আৰু আগলৈ কৰি যাম যাতে আগলৈ মই ডাঙৰ এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰোঁ সেইবাবে কৰি যাম কেইবাটাও বিজনেছ আৰু ডাঙৰ হৈ পইচা যেতিয়া মোৰ আহিব তেতিয়া মই ডাঙৰ এটা বিজনেছ খুলিম বুলি ভাবিছোঁ সেয়াই আৰু